ন লাখ আঠ হেজাৰ দুশ বিছ পাঁচ লাখ ছহেজাৰ দুশ আশী চাৰি লাখ তিনি হাজাৰ চাৰিশ পঞ্চাছ তিনি লাখ দুহেজাৰ দুশ বিছ এক লাখ পাঁচ হেজাৰ দুশ ত্ৰিছ